স্থানীয় অৰ্থনীতি অসমীয়া ভাষাক ব্যৱহাৰ কৰা বেপাৰ আৰু বাণিজ্যত ভালকৈয়ে ব্যৱহাৰ কৰা হয় আৰু যোনকেইটা খাটি গাঁৱলীয়া বেপাৰী সিহঁত থাকে সিহঁতে অসমীয়া ভাষাটো বিক্ৰী কৰিব ব্যৱহাৰ কৰা হয় আৰু দাম দৰ কৰিবও অসমীয়া ভাষাটো বৰ ব্যৱহাৰ কৰা হয় বেছিভাগ সেইটো গাঁৱলীয়া ক্ষেত্ৰত দেখা যায়